আপোনাৰ পৰা কথা এটা জানিবলৈ বিচাৰিছিলোঁ আপুনি বৰ্তমান প্ৰাইভেট কোম্পেনী এটা কৰি আছে বুলি গম পাইছোঁ মই তাৰ বিষয়ে অলপ জানিব লাগিছিলে হয় কিহত কৰি আছে হয় হয় হয় হয় হয় হয় অঁ কামটোৰ বিষয়ে অলপ জানিব লাগিছিলে মোৰ মানে কৰা অলপ ইচ্ছা আছিলে অঁ ৰিগৰ অলপ মানে ডিটেইলছত ক'ব পাৰিবা নি কি কৰিব লাগে মানে বস্তুটো মানে তাৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ অঁ তেনেকে হয়

হয় আই ডি প্ৰুফ মানে তোমাৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড সেইবোৰ ন আৰু আধাৰ কাৰ্ডটো লাগিব চাগে আধাৰটো মেইন হ'ব

হয় ট্ৰেইনিংটো হয় অঁ

অঁ ট্ৰেইনিংটো এনে কিমান দিনৰ হ'ব বাৰু ট্ৰেইনিঙটো তিনি মাহৰ দিয়া মাহত তিনিদিনকে দিয়ে ন হয় হয় হয় অঁ মানে সেইটো তোমাৰ কম্পালচৰী মানে লাগিব ন ফায়াৰ ট্ৰেইনিংটো হয় হয় হয় এইটো কথা কৰিলোঁ হয় আই টি আই অঁ আই টি আই কৰিছিলোঁ হয় অঁ ইলেকট্ৰিচিয়াৰ আছে বাৰু

অঁ তাৰ কাৰণে কি কৰিব লাগিব ফায়াৰ ট্ৰেইনিঙৰ কাৰণে অঁ তাতো কৰিব লাগে ন লগৰ তেনেকৈ বিশেষ নাই তুমিয়ে আছা এতিয়া তুমি যদি ভালকৈ মোক বস্তুটো ঘৰ যদি আহা তুমি কেতিয়া ছুটী পোৱা ঘৰ আহিলে বস্তুখিনি মোক অলপ দেখাই দিয়া হ'লে ভাল আছিলে ভালকৈ তেতিয়া ধৰি লোৱা কথাটো পাতিব পাৰিলোহঁতেনে এতিয়া ফোনৰ যোগেদি কথা পতা হৈছে আৰু ব'হাগত আহিবা ন অঁ বাকী তোমাৰ ইনে বাকী তোমাৰ ইনেই কিমান কিমান দিন হৈছে ট্ৰেইনিং চলি আছে নেকি এতিয়া বৰ্তমান চাৰি পাঁচ মাহ হৈছে ন নাই এইটো এবছৰ কৰিব লাগিব ট্ৰেইনিং ন অঁ কম্পেনীৰ কাম হয় হয় হৈ যায় হয় হয় তিনি

মানে তোমাৰ এইটো বস্তুটো অ' এন জি চি হয় কিন্তু মানে কম্পেনীৰ আণ্ডাৰত কৰি আছা ন কোম্পানীক দি দিয়া হয়

হয় হয় হয় সেইটো হয় সেইটো কথা হয় তোমাক এবাৰ লগ পোৱা হ'লে ভাল আছিলে মই মানে আৰু তোমাৰ এটা কথা জানিব বিচাৰিছিলোঁ মানে এইটো ইনেই মানে হেৰি কোৱালিফিকেশ্যন হিচাপে কি লাগে তোমাৰ হেৰিটো আই টি আই হেৰিটো লাগিব ন নহয় সেইটোৱেই হাই ছেকেণ্ডাৰী পাছ হ'লেই হ'ল আৰু মানে কিন্তু আই টি আই টো লাগিব আৰু

এইটো দি চোৱা চিতা কৰিব ন মানে এইটো আই টি আই ডিগ্ৰী নোহোৱাকেও মানে কামটোত মানে মই হেৰি জইন কৰিব মানে মানে এপ্লাই কৰিব পাৰিম মানে কামটো শিকিব লাগিব শিকিব লাগিব শিকিব লাগিব ফাৰ্ষ্ট অফ অল মানে মই হেৰি কৰিব লাগিব এইটো কি তোমাৰ ফায়াৰ ট্ৰেইনিংটো কৰিব লাগিব সেইটো কম্পালচৰী চেফটিৰ কাৰণে

হয় অঁ হয় হয় হয় হয় হয়

হয় আৰু তাতে তোমাৰ মই জানিব বিচাৰোঁ মানে আৰু কি কি মানে এনেকুৱা ডিপাৰ্টমেণ্ট ৱাইছটো থাকে ধৰি লোৱা আৰু বহুতো থাকিব কেনেকৈ কেনেকুৱা ধৰণৰ কাম থাকে আৰু ধৰি লওক এতিয়া তুমি ধৰি লোৱা কেমিকেলটোৰ কথা ক'লা আৰু তেনেধৰণৰ হয়

অঁ সেইটো তেতিয়া সেইটো নলেজ লাগিবই তেতিয়া হয় হয় হয়

অঁ

হয় হয় হয় এতিয়া তোমাৰ হয় অঁ কৈ যোৱা অঁ

এপ্লিকেচন জমা দিলো অঁ হয় হয় হিচাপে কৰিব লাগিব হয় অঁ অঁ গুচি যাব হয় হয় অঁ ছমাহত বহুতখিনি শিকি যাব পাৰিম হয় অঁ অঁ ঠিক আছে বাৰু জানিব পাৰি ভাল লাগিলে আকৌ এবাৰ ভালকৈ তোমাক লগ পোৱা হ'লে ভাল হ'লহেঁতেন তুমি আহিলে মোক খবৰ কৰিবা তেতিয়াহ'লে এবাৰ অঁ বিহুত আহিলে লগ পাম ভালকৈ আকৌ এবাৰ ডিটেইলছত কথা পাতিম বহুতখিনি জানিলোঁ ভাল লাগিলে তোমাৰ লগত কথা পাতি অঁ দৰকাৰ হ'লে অঁ ঠিক আছে বাৰু তুমি থাকিবাই যেতিয়া মই তেতিয়াহ'লে মানে কামটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয় মানে সেইকাৰণে তোমাৰ লগত কথা পাতিলোঁ ভাল লাগিলে বহুতখিনি কথা জানিব পাৰিলোঁ শিকিব পাৰিলোঁ ঠিক আছে বাৰু দিয়া তেতিয়াহ'লে ঠিক আছে দিয়া